অসমত এখন জিলাৰ পৰা আন এখন জিলালৈ যাবলৈ সাধাৰণতে যি মত যেনেধৰণেই সুবিধা হয় তেনেধৰণেই যাত্ৰা কৰে মানুহবিলাকে কিছুমানৰ ব্যক্তিগত বাহন আছে তেওঁলোকে ব্যক্তিগত বাহনেৰে আহা যোৱা কৰে কিছুমানৰ ব্যক্তিগত বাহনৰ সুবিধা না নাথাকে তেওঁলোকে পাব্লিক বাছ বা মেজিক ট্ৰেভেলাৰ এইবিলাকত অহা যোৱা কৰে আকৌ আন কিছুমানৰ যিবিলাকৰ ট্ৰেইনৰ সুবিধা আছে ট্ৰেইনৰ সুবিধা থকাবিলাকে ট্ৰেইনেৰে অহা যোৱা কৰে কিয়নো ট্ৰেইনত ভাড়াটো কম বাছ বা অন্য গাড়ীৰ তুলনাত ব্যক্তিগত বাহনৰ তুলনাত এখন জিলাৰ পৰা আন এখন জিলালৈ যাবলৈ ভাড়াটো কম সেইকাৰণে যাৰ যেনেকৈ সুবিধা হয় তেনেকৈয়ে যাত্ৰা কৰিব পাৰে কিন্তু এটা কথা ঠিক যে আমাৰ অন্য বাহনবিলাকতকৈ ৰে'লৰ ভাড়াটো কম আৰু সেই হিচাপত ৰে'লত অহা যোৱা কৰিবলৈ বেছি সুবিধা কিন্তু সেইমতে জিলাখনৰ পৰা আন এখন জিলাৰ পৰা আন এখন জিলালৈ সেই ব্যৱস্থাটো থাকিব লাগিব তেতিয়া অহা যোৱা কৰিবলৈ বেছি সুবিধা হয়